হেল্ল' অঁ পল্লৱী কোৱা ইয়ে এনেই বহি আছো এনেই আছো বাৰু হয় হয় হয় বন্ধ হেৰি কৰিব পাৰোঁ পিছে আমি হেৰিৰপৰা আহোঁগৈ ব'লা নামফাকেৰপৰা হয় হয় হয় হয় নামফাকে তাত বৌদ্ধ মন্দিৰ আছে বৰ ধুনীয়াকৈ তেওঁলোকে সজাই মেলি থৈছে হয় হয় তাত ভাল লাগে শান্তি হয় ডিব্ৰুগড়ৰপৰা সত্তৰ কিলোমিটাৰমান হ'ব নাই নাই বেছি দূৰ নহয় ৰাস্তাও ভাল আৰু গৈয়ো ভাল লাগিব খুব এটা শান্তি পৰিৱেশ হয় গছ গছনিৰো ধেৰ আছে হয় ওলাবা ওলাবা অহা কালিলৈ যাব পাৰিম

খোৱা বোৱা তাতে কৰি ল'ব পাৰিম ভাল ভাল হোটেল আছে এটি নিজৰ থলুৱা খাদ্যও পোৱা যায়

অঁ ঘূৰি অহাকৈ যাব পাৰি অঁ টিপাম টিপাম আছে নহয় টিপামৰ কথা পাহৰিয়ে গৈছিলোঁ টিপামলৈ যাবপৰা যায় ওচৰতে আছে নামফাকে ওচৰতে হয় হয়

হয় হয় ওলাবা কাইলৈ ৰাতিপুৱাই যাম হয় হয় ঠিক ঠিক ওলাবা তেতিয়াহ'লে মই কালিয়ো অঁ ঠিক আছে ঠিক আছে অ'কে